সাঁতোৰবিদৰসকলে যেতিয়া সাঁতোৰে তেতিয়া তেওঁলোকৰ সচৰাচৰ বিভিন্ন আঘাত প্ৰতিহত আঘাত হয় আৰু আঘাত হোৱাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান উপায় অৱলম্বন কৰে এই ক্ষেত্ৰত তেওঁলোকে যেতিয়া টুপী পিন্ধে টুপী পিন্ধাৰ ফলত তেওঁলোকৰ কাণত আঘাত পোৱাৰ ক্ষেত্ৰত অকণমান বাছি থাকে তেওঁলোকে আৰু গগলচ পিন্ধাৰ ক্ষেত্ৰত তেওঁলোকৰ চকুত পানী সোমোৱাৰ পৰা তেওঁলোকে বাছি থাকে আৰু এই এইবোৰে তেওঁলোকক সাঁতোৰাৰ ক্ষেত্ৰত সহায় কৰে